মই মানে বিয়া সোমোৱা পাছৰ পৰাই তাঁতৰ আৰম্ভ শাহু বুঢ়ি বা তাঁতৰ আৰম্ভ কৰিছোঁ শিকিছোঁ প্ৰথমতে প্ৰথমতে শাহুমায়ে সৰু সূতা কাপোৰ চাদৰ লগাইছিলে চাদৰ লগালে সূতা সূতা যোৱাব নাজানো মাকো মাৰিব নাজানো গালি পাৰে চপিয়াই চপিয়াই মাকো মাৰোঁ সূতা চিগিলে তুলুঠাটো ওচৰত উভতাই থৈ আহোঁ সেইভাগে লাহে লাহে লাহে লাহে তাকো শাহুমাই চাইহি অ' সূতাডাল ইয়া সূতাডাল কি হ'ল সূতাডাল নাই নহয় নাই চিগা বুলি এনে কওঁ নহ'লে গালি পাৰিব নহয় তেনেকৈ কৰি কৰি কৰি কৰি শাহুমাই গালি পাৰি পাৰি পাৰি পাৰি পাৰি পাৰি শিকালে আৰু তাঁত তাঁত শিকি শিকি শিকি শিকি মই এনেকুৱা অৱস্থা পালোঁগৈ তাঁতখন মানে নহ'লেই মোৰ নহয় গোটেই বাৰ মাহেই মই তাঁতে মানে হেৰি কৰোঁ তাঁতৰ কাৰণে মানে পাগল আৰু তাঁত মোৰ গোটেই বাৰ মাহেই তাঁতেই থাকে আৰু সেই তাঁতখন বৈ বৈ বৈ বৈ মই ইজুতিপত সিজুতি ইজুতিপত সিজুতি তাঁত বৈ বৈ লোকৰো কাপোৰ কানি বওঁ নিজেও বওঁ ৰাধিলে বওঁ কোনোবাই ব'বলৈ দিলে ব'বলৈ প্ৰায় মই লোকৰ বৈ বৈ লোকৰ বৈ বৈ গোটাইছিলোঁ বৈছিলোঁ তেনেকৈ শাহুমায়েও লোক কাপোৰ কানি আগেও তেওঁ অৱস্থা পাতি বৰ ভাল নহয় তেনেকৈ তেওঁ তেনেকেই মানে লোক কাপোৰ কানি বৈ বৈ বৈ বৈ বাকচ বালো মোৰ তিনিজনী ছোৱালী তিনিজনী ছোৱালী মই তাঁত সোঁত বৈ কাপোৰ কানি স্কাৰ্টলৈকে বৈ দিছিলোঁ চোলা বৈ দিছিলোঁ ছোৱালীজনীঘৰ অৱস্থাও তেনেকৈ ভাল নহয় সেইবাবে বোৱা কটা কৰি কৰি কৰি কৰি মই আজি এই অৱস্থা পাইছোঁহি সেই অৱস্থা পাইছোঁগৈ মানে মই এতিয়া লাহে লাহে লাহে লাহে মানে বহুত লোকৰ ব'বলৈ এৰি দিছোঁ আৰু মানে চব নিজেই মানে হেৰি কৰোঁ আৰু নিজেই এতিয়া সূতা সেইবাকে বৈ বৈ বৈ বৈ গোটাই গোটাই এতিয়া নিজেই আনিব পৰা হৈছোঁ আৰু নিজৰে এতিয়া বৈ মই নিজেই সূতা কিনি আনি লোকক এতিয়া বিকোহে বিকি এতিয়া মোৰ তিনিজনী ছোৱালীক মই তিনিজনী ছোৱালীক বাকচে বাকচে তিনি বাকচ তিনিজনী ছোৱালীক বোৱা কাপোৰ কানি মই বাকচৰ হিচাপে কাপোৰ কানি বুই দিছোঁ আৰু ওচৰ চুবুৰীয়া বোৱা হেৰিবোৰ ছোৱালীবোৰ গামোচা বৈ বৈ লগত নিবলৈ গামোচা বোৱাই মোক চেলেং কাপোৰ বোৱা সেইভাগে বৈ বৈ বৈ বৈ আৰ মই ঘৰখন ধুনীয়াকৈ চলাই চলাই আজি এতিয়া লাহেকৈ আৰু এতিয়া হেৰি চকু অকণমান প্ৰব্লেম হৈছে আৰু চিগা সূতা নেদেখো এতিয়া চচমা লৈও এতিয়াও মই চচমা লৈও তাত এয়া নাই এৰী চাদৰ বলো তোমাৰ মুগা ৰিহা বৈছোঁ আকৌ তোমাৰ হেৰি বৈছোঁ মুগাৰ ৰিহা পাতৰ পাত পলো পুহি পাতৰ হেৰি ৰিহা বৈছোঁ পাত পলোঁ ৰিহা মুগা ৰিহা মুগা মেখেলা পাটপলু মেখেলা সেইবোৰ মই গোটেই ছোৱালীকিজনীকে দিলোঁ আকৌ আমাৰ শাহু বুঢ়ী নাতিনীয়েকলৈকে মুগা ৰিহা মুগা চুৰিয়া বৈ বৈ মই একদম মুঠতে আমাৰ গাঁওখনৰ ভিতৰত মই এক নম্বৰ শিপিনী হৈ আছোঁ মোৰ যেনেকুৱাই তাঁতখন নহওক লাগিলে মই মুঠতে বৈ বৈ ছিগা ভগা এতিয়া কোনোবাই ওচৰতো কোনোবাই তাঁত লগালে মোকেই মাতিব হেৰি হ'লেও মোকেই মাতিব এতিয়া তেনেকৈ বৈ বৈ এতিয়ালৈকে মই এতিয়ালৈকে লোকৰ কাপোৰ বয়ে আছোঁ বৈ মানে লোকৰ নহয় মানে মই লোকে লোকৰ বুলি ক'ব নোৱাৰি মই নিজে লগাওঁ নিজে লগালে মোৰ মানে কাষ্টমাৰ অ'টোমেটিক কাষ্টমাৰ আহি যায় মোক এখন দিবি ইয়ে ক'ব মোক এখন দিবি সিয়ে ক'ব মোলৈ এখন ব'ব দিবি মোৰ তিনিজনী ছোৱালীলৈ তিনিখন থৈ মোলৈ এখন থৈ চাৰিখন থৈ মই দহখনৰ তলত মই কাপোৰ কানি নলগাৱে মই চাদৰ হওক মেখেলা হওক মই দছখন লগামেই দছখনৰ ওপৰি মই এখনো নলগাওঁ দছখন লগালে বাকী তিনিখনহে বিকো বাকী কিখন চব ছোৱালীক দুখন দুখনকৈ নাতিনীলৈকে মই কাপোৰ গোটাইছোঁ মই এতিয়া নাতিনী ডাঙৰ ছোৱালীজনী নাতিনী আছে এজনী মাজু ছোৱালীজনী নাতিনী আছে এজনী তেহে সিহঁতলৈও এতিয়া সৰু সৰু হৈ আছে আজি হোৱা নাই তাহাঁতলৈ ৰিহা মুগাৰ মেখেলা ৰিহা গামোচা চাদৰ বোৱা চাদৰ চব বৈ থৈছোঁ বৈ বৈ এতিয়া প্ৰতি যুটি প্ৰতি সিহঁতক মাকক দিওঁ এখন জীয়েকলৈ দি বুলি দিওঁ এখন মই তেনেকৈ বৈ বৈ বৈ বৈ আজি মুঠতে মোক আজি মানে পইচা পাতিও সিমান অভাৱ নোহোৱা হ'ল সেইটো কাৰণে মই এতিয়া নিজেই সূতা তিনিখন চাদৰ বোলে বিকিলে মোৰ এযুটীয় অ'টোমেটিক আজিকালি এখন চাদৰ দামেই পাঁচশ টকা বোৱা চাদৰ পাঁচশ টকাৰ তলত বোৱা চাদৰ এখনো নাপায় বোৱা চাদৰ গামোচাখনটোতো সৰু ফুল লগা হ'লে দুশ টকা ডাঙৰ ফুল লগা হ'লেতো তিনিশ টকা কিমান লৈকে ফুল বাচিলোঁ ইমান ফুল বাচো আগতে ফুল বাচি বাচি বাচি বাচি আয়ো ফুলো নাজানো ফুল বাচিবলৈ শাহু মায়ে হাতত ধৰি ধৰি শিকালে মইতো সৰুতে বিয়া হৈ আহা তেনেকৈ তাঁতৰ ওচৰলৈ ঘৰত শিকিবলৈ নাপালোঁ ইয়াতো শাহু বুঢ়ি ভাল বুলিহে ইয়াত শিকালে তাঁতখন শিকাই মেলি লৈ তেওঁ মানে তাঁতৰ প্ৰতি বৰ ধাৰতি আছিলে তেওঁ মুঠতে তাঁত বুলিলে আৰু তেওঁ বাৰ মাহ আগতে তেওঁ বাৰ মাহ বোলে তাঁত আছিল মোক আনোতেও তাঁত আছিলে মই এতিয়া ব'ব নাজানো এতিয়া বৈ তেৱে এতিয়া ধৰি ধৰি ধৰি ধৰি শিকোৱা তেনেকৈ ফুলো তেওঁ শিকালে এনেকৈ শিক শিকাই মেলি আৰু এনেকৈ আজিলৈকে মই আজি এতিয়ালৈকে মই তাতে বৈয়ে আছোঁ এতিয়াও মই চাদৰ লগাই থৈছোঁ দছখন আৰু চাৰিখন আছে চাৰিখন থাকিলেগৈ আঘোণমহীয়া ধান দাব হ'ল হেৰি কৰিব নোৱাৰিলোঁ ব'ব নোৱাৰিলোঁ থৈ দিলো এতিয়া ধান চান সামৰি এটা লৈ এতিয়া লাহেকৈ ব'ব লাগিব বৈ এতিয়া তাঁতৰ এতিয়া সূতাও যি দাম সূতা দাম তোমাৰ লাখ পকুৱাই হ'ল তোমাৰ দুশ চল্লিছ টকা ডেৰশ টকা এই একদম তাঁতৰ সূতা পাই মুঠতে এতিয়া মগজটো গৰমহে উঠে আৰু ইমান দাম আগতে হেৰি আশী টকা নব্বৈ টকা পঞ্চাছ টকা মুঠিকৈ ত্ৰিছ টকা মুঠিকৈ তাঁত বৈ থকা এতিয়া তেনেকৈ এতিয়া আকৌ দিনক দিনে দাম হৈ হৈ গৈ থকা দেখি মুঠতে তাঁত ব'বলৈকে মই সেইকাৰণে হাইয়ে দাম লগাই দিছোঁ আৰু সেইকাৰণে বোৱা এতিয়া পাঁচশ টকাত এখন চাদৰ বোলে সেয়ে বিকিলেহে লাভটো থাকিব নহ'লেতো দুশ তিনিশ টকাত চাদৰখন বোলেতো লাভ নাথাকে লাভৰ নাথাকে তেতিয়া তাঁতখনৰ তেতিয়াতো তুলুঠাটো গোটেই বাৰ মাহ তুলুঠা তাঁত খন ব'বলৈ হ'লে কিমান বস্তু লাগিব তো তোলোঠা যঁতৰ যঁতৰ এতিয়া আগৰ যঁতৰ গ'ল আৰু আকৌ যঁতৰ বনাই লৈছোঁ এতিয়া যঁতৰ তুলুঠা যঁতৰ হলি চিপ কাঠি নাচনী তল ধোৱা গৰকা কটৰা চালি মাৰি মাকো আকৌ কিমানখন বস্তু হেৰি দৰকাৰ হয় তেতিয়া আগতেতো লেটাইত হেৰি কৰিছিলে আইও লেটাইত আগতে সূতা লেটাইত সূতা উঘাওঁতে উঘাওঁতে হাতৰ ঢৌ ছিগি গৈছিলেগে এতিয়াহে এতিয়া আজি কেইবছৰ হৈছে আজি পাঁচ বছৰ ছবছৰ পাহে এতিয়া ববিনত বহুত আৰু ববিন সেই শিৱতলৈ গৈ পিনি ববিন কিনি আনি পিনি ববিনত এতিয়া হেৰি কৰোঁ ববিনত এতিয়া যঁতৰে ববিনত বাতি বাতিহে এতিয়াহে হাত ৰক্ষা পৰিছে আ এতিয়া ববিনত হেৰি কৰোঁ আৰু এই কি কয় ববিনতে এতিয়া হেৰি কৰোঁ এতিয়া অকমান উজো পাওঁ যে পাওঁ হেৰি আগতে যে আইও শাহু বয় সৰু সূতা সৰু সূতা সিজাইতো লেটাইত লওঁতে লওঁতে আইও নটা বজাৰ পৰা লওঁতে লওঁতে এটা বজালৈকে হাতত ঢৌ ছিগি যায় তিনিমুঠি চাৰি মুঠি লৈকে সূতা সিজাই দিব লৈ থাক আ সূতা লৈ থাক সিজোৱা সূতা আগতে সিজোৱা সূতাহে বেছি লগাইছিলোঁ এতিয়াহে সিজোৱা সূতা নলগাওঁ এতিয়াতো আগতে সৰু সূতা আখি সূতা ষাঠি সূতা সেইবোৰতো কি কয় চব সিজাই ল'ব লাগিব এতিয়াতো সিজাই ল'ব নালাগে এতিয়া তোমাৰ এই হেৰিহে লাগে এতিয়া এতিয়া সিজোৱা সূতা এতিয়া বাদেই দিলো সেইকাৰণে অকল এতিয়া মই পকোৱা সূতা আৰু কেজিকৈ এইবোৰ ৰাজলখী মহালখী সেইবোৰ পদ্মিনী চদ্মিনি সেইবোৰহে লগাওঁ এতিয়া সিজোৱা সূতা বাদ দিলোঁ আৰু ধুও ছিগিবলৈ নাই আৰ মুঠতে অলপ কষ্টকৈ তাঁত বোৱা নাই সিজোৱা সূতা বৈ বৈ দেই তেনেকুৱাকৈ বৈ বৈ বৈ বৈ মানে তাঁত বৈ পিনি এতিয়া মানে হেৰি কৰি হেৰি কৰিছোঁ আ এনেকুৱা শিপিনীও আগতে চৰকাৰ ফালৰ পৰা এবাৰ সূতা পাইছিলোঁ এই সেই বৈ সিজোৱা সূতা কিমান সিজাব লোকৰ কট বলো সেইবাকে বৈ বৈ বৈ বৈয়ে মানে আজি এই পৰ্যায় পাইছোঁ সৰু সূতা সিজাওঁতে বওঁতেহে জানো মানে আমি আৰু গাঁও ঘৰৰ মানুহ আৰু এনেকৈ চলি খাবই লাগিব গাঁৱ মানুহজনো চাকৰি নাই পৰিয়াল শাহু বুঢ়ীও এতিয়া নাই এতিয়া সেইফাকে ছোৱালী তিনিজনী আছিলে ছোৱালী তিনিজনী সেইফাকে বোৱা কটা কাপোৰ কানি মোৰ কিনা কাপোৰ কানি বাকচত মোৰ ছোৱালী বাকচত কিনা কাপোৰ কানি নায়ে লোকে লোকে দিয়া কিনা কাপোৰ কানি চব বোৱা কাপোৰ কানি এখন গোটেইখন বোৱা কাপোৰ কানিয়ে দিলোঁ বোৱা কাপোৰ কানি দিলোঁ বোৱা কাপোৰ দি দি দি দি দি দি আৰু সেইভাগে লোকৰ ঘৰ পালেগৈ এতিয়া আকৌ গোটেইখনে সিহঁতৰ কাপোৰ কানিবোৰ দেখি এতিয়া ডিজাইন ডিজাইন দি মানে হেৰি কৰিব পাৰো ডিজাইন দি দি হেৰি কৰিবও পাৰো মানে ফুল বাচিব পাৰোঁ ডিজাইন দি দি যোৰা কাপোৰ বওঁ ডিজাইন দি দি হেৰি দিওঁ ডিজাইন দি দি সেইভাগে বৈ বৈ বৈ বৈ মানে হেৰি কৰিছোঁ আৰু উপায় নাই কিবাকেটো চলিব লাগিব সংসাৰখন নহ'লেতো উপায় নাই